ভাল প্ৰজাতিৰ স্বাস্থ্যৱান গৰুক কৰিবলৈ হ'লে ভালদৰে দানা পানী দিব লাগিব ঘাঁহ পানী দিব লাগিব যেতিয়া গৰুটো শকত দেখিম তেতিয়া আমি এইটো ভাল প্ৰজাতিৰ ভাল তাক খাৱন ভাল হ'ব লাগিব দানা পানী দিব লাগিব আৰু ভালদৰে হগা মূতা কৰিব লাগিব ভাল ছাগলী এজনী স্বাস্থ্যৱান হ'বলৈ হ'লে তাইক ভালদৰে দানা পানী দিব লাগিব ভালদৰে দানা পানী খাব লাগিব খাই শকত হৃষ্ট পুষ্ট চিকুণ সেইজনী গৰুকে আমি ভাল প্ৰজাতি গৰু বুলি শকত আৱত হৃষ্ট গৰু বুলি ক'ব পাৰিম